হেল্লো জ'মেটো কাষ্টমাৰ কেয়াৰ নেকি ছাৰ মই আপোনালোকৰ তাৰ পৰা প্ৰায়ে খানা অৰ্ডাৰ কৰি থাকোঁ আৰু তাৰ বাবে মই পে'মেণ্টবোৰ অ'টোপে কৰিছিলোঁ বৰ্তমান মই ভাবিছোঁ মই এই অটোপে'টো কেনচেল কৰিম আৰু যদি পাৰে আপোনালোকে অনুগ্ৰহ কৰি এই অটোপে'টো কেনচেল কৰি দিয়ক